চাউলুং চুকাফা যাক আমি চিউকাফা বুলিও জানো আমাৰ প্ৰথম অসম ৰজা আছিল তেওঁ ছশ বছৰ ৰাজত্ব কৰিছিল তেওঁ যেতিয়া ৰজা আছিল আমাৰ মানুহবোৰৰ মাজত এটা একতা আৰু শক্তিৰ এটা ছবি দাঙি ধৰিছিল তেওঁ অসমৰ প্ৰত্যেক জিলাবোৰ একত্ৰ কৰি এখন ডাঙৰ ষ্টেট হিচাপে গঢ়ি তুলিছিল যোনখনক আমি বৰঅসম বুলিও কওঁ